ৰেডিঅ'টো আজিকালি সাধাৰণতে মানুহৰ প্ৰ প্ৰায় মানুহৰ ঘৰত নাথাকেই কাৰণ ৰেডিঅ'টো হৈছে বহুত বেছি পুৰণি যিবিলাক মানুহৰ ঘৰত পুৰণি মানুহ আছে বা ৰেডিঅ' আছে সযতনে ৰাখিছে তেওঁবিলাকে তেনেকুৱা মানুহৰ ঘৰতহে আছে মানুহ আজিকালি মানুহে ৰেডিঅ' ব্যৱহাৰ নকৰেই ব্যৱ ৰেডিঅ' ব্যৱহাৰ কৰা দেখা নাযায়েই আজিকালি টিভি ম'বাইল লেপটপ এইবিলাকৰহে চৰ্চা বা প্ৰয়োজন বেছি মই এনেই ৰেডিঅ'ত ৰেডিঅ' শুনি ভালেই পাওঁ আগৰ দিনতো ৰেডিঅ'ত পুৱাই গধূলি ধুনীয়া ধুনীয়া খবৰবোৰ আহে ৰেডিঅ'টোতেই গোটেই দেশখনৰ খবৰ শুনিছিলোঁ ক'ত কি হৈছিল কি নহৈছিল কি হৈছে কি নহৈছে গোটেই খবৰবোৰেই আমি ৰেডিঅ'ৰ দ্বাৰাই পাইছিলোঁ কিন্তু আজিকালি সেই খবৰবোৰ আমি টিভিত প পাওঁ মই ৰেডিঅ' শুনি খুব ভালেই পাওঁ ৰেডিঅ'ত এফএম শুনিও ভাল পাওঁ আৰু ৰেডিঅ'তো ৰাতিপুৱাই ৰাতিপুৱাই যিখিনি খবৰ আহে সেইখিনি মই শুনো আৰু যিখিনি গধূলি গধূলি আহে সেইখিনিও শুনো মই আজিকালি ৰেডিঅ' আমাৰ ঘৰত আছে কিন্তু বেছি ব্যৱহাৰ নহয় যিহেতু এতিয়া টিভিৰে প্ৰচলন হৈছে টিভি আছে ম'বাইল আছে লেপটপ আছে সেইবাবেই এইবিলাকৰ চৰ্চা বেছি হয় ৰেডিঅ'ৰ ইমান প্ৰচলন নহয় টিভিতো মই প্ৰায়বোৰ অনুষ্ঠান চায়েই ভাল পাওঁ ৰং চেনেলত আবেলি চাৰি বজাৰ পৰা মাইকী মানুহৰ নাম দিয়ে দিহা নাম দিয়ে সেই অনুষ্ঠানটো চাই মই খুব বেছি ভাল পাওঁ আৰু এনেকৈ অসমীয়া চেনেলবোৰত যিবিলাক ছিৰিয়েলসমূহ দিয়ে সেইবিলাক মই চাই বহুত ভাল পাওঁ আৰু গধূলি গধূলি নিউজ চেনেলকেইটাত যিখিনি বাতৰি আহে সেইখিনিও মই উপভোগ কৰোঁ হিন্দী মই এনে বিশেষকৈ বেছিকৈ নাচাওঁ কাৰণ মই হিন্দীটো ইমান বেছি ভালো নালাগে বা ভালো নাপাওঁ সেইবাবে মই বেছিকৈ নাচাওঁ হিন্দীটো মই অসমীয়াখিনি প্ৰায় চাঁৱেই আৰু ৰং চেনেলত বিশেষকৈ আবেলি চাৰি বজাৰ নামখিনি আৰু যিখিনি ছিৰিয়েল দিয়ে সেই ছিৰিয়েলখিনি গোটেইখিনি মই উপভোগ কৰোঁ